বত্ৰিছ লাখ তিনি হাজাৰ চাৰিশ এক সাতসত্তৰ হাজাৰ তিনিশ চল্লিছ চাৰি হাজাৰ পাঁচশ সত্তৰ বিৰাশী হাজাৰ পাঁচশ বত্ৰিছ ছয় হাজাৰ চাৰিশ একাৱন্ন